আমাৰ ভাৰতত যিহেতু নানান ধৰণৰ ধুনীয়া ধুনীয়া সাজপাৰ আছে শাৰী মেখেলা চাদৰ চুৰীদাৰ হয়নে এইখিনিৰ সলনিও বৰ্তমান সময়খিনিত আমি দেখা পাইছো যে পশ্চিমীয়া দেশৰ যিবোৰ সাজপাৰ আছে সেইবোৰক ভাৰতৰ মানুহে বেছিকৈ গুৰুত্ব দি সেই পশ্চিমীয়া দেশৰ সাজপাৰখিনি নিজৰ বুলি আকোৱালী লৈছে নিজৰ ভাৰতত যিখিনি সাজপাৰ বৰ্তমান সময়ত আমি পৰিধান কৰি আছো সেইখিনিৰ প্ৰভাৱ বহুত কম হ'বলৈ দেখা গৈছে যিহেতু পশ্চিমীয়া দেশৰ সাজপাৰে বেছিকৈ প্ৰভাৱ পেলাইছে তাৰ ফলত নতুন প্ৰজন্মই সেই পশ্চিমীয়া দেশৰ সাজপাৰকহে আকোৱালী ল'বলৈ ধৰিছে যিহেতু নানান ধৰণৰ সাজপাৰ আমি পিন্ধিবলৈ পাইছো হয় পশ্চিমীয়া দেশৰো সাজপাৰ পিন্ধিবলৈ নালাগে বুলি তেনেকুৱা কথা নহয় পিন্ধিবলৈ লাগে সকলো সময়তে যে আমি অকল পশ্চিমীয়া দেশৰ সাজপাৰকে আকোৱালী ল'ম তেনেও হ'ব নালাগে সময় বুজি মানুহে সকলো বস্তুৱে আকোৱালী ল'ব লাগিব যিহেতু কিন্তু আমি ভাৰতবৰ্ষত যিহেতু বাস কৰোঁ সেইবাবে আমি ভাৰতবৰ্ষৰ যিখিনি সাজপাৰ সেইখিনিক অধিক বেছি গুৰুত্ব দি সেইখিনিক আমাৰ লগত ভৱিষ্যতলৈও যাতে সেইখিনি আমি আকোৱালী লৈ একগোট কৰি ৰাখিব পাৰো সেইবাবে আমি বেছিকৈ ভাৰতৰ ভাৰতীয় যি সাজপাৰ তাৰ ওপৰত গুৰুত্ব দিব লাগে